অসমত সন্মুখীন হোৱা প্ৰধান প্ৰযুক্তিগত প্ৰত্যাহ্বান বা সমস্যাসমূহ আছে দক্ষতা এজন সুদক্ষ ব্যক্তি বা সুদক্ষত থকা সুদক্ষ থকা ব্যক্তিয়ে কিছুমান উদ্যোগ গঢ়িব পাৰে কিন্তু তেনে তেনেকুৱা কোনো ব্যক্তি নাই আমাৰ অঞ্চলটোত তেনে কোনো ব্যক্তি নাই যিয়ে উদ্যোগ গঢ়ি প্ৰযুক্তিগতভাৱে উন্নতি কৰিব পাৰে আৰু তেনেধৰণৰ কোনো পুঁজি আমাৰ সঞ্চয় হৈ থকা নাই এটা উদ্যোগ গঢ়ি তুলিবলৈ কিছুমান পুঁজিৰ প্ৰয়োজন হয় তেনে পুঁজিৰো নাই আৰু সেই যদি এজন দক্ষতা ব্যক্তি নাথাকে দক্ষ থকা ব্যক্তি নাথাকে যদি পুঁজি নাথাকে তেনেকৈ নিয়ন্ত্ৰণো নাই নিয়ন্ত্ৰণ থা কৰিবলগীয়া তেনে ব্যক্তিও নাই প্ৰতিযোগী আৰু প্ৰতিযোগিতা আমাৰ যদি অস আমাৰ অঞ্চলবিলাকে বা অসমে প্ৰতিযোগিতামূলক ব্যৱস্থা লয় আন এখন ৰাজ্যৰ লগত যদি বা আন ৰা আনসমূহ ৰাজ্যৰ লগত যদি প্ৰতিযোগিতা ভাৱ থাকে তেতিয়াহে উন্নতিৰ পথলৈ আগবাঢ়ি যাবলৈ সহায়ক হ'ব আৰু আমাৰ অঞ্চলবিলাকত বিশেষ বানপানীৰ সৃষ্টি প্ৰকৃতিৰ কাৰণে বানপানীৰ সৃষ্টি হৈ আছে বানপানীৰ কাৰণে বহুত ধৰণৰ অসুবিধাৰ আছে যেনে যোগাযোগ নাথাকে অহা যোৱা অসুবিধা ৰাস্তা ঘাট পদূলি আদি সকলো ভাঙি থাক থকা দেখা যায় তাৰ ফলত যোগাযোগ নাথাকে যদি যোগাযোগৰ অসুবিধা হয় আৰু অহা যোৱাত যদি অসুবিধা হৈ থাকে তেনে তেনে অৱস্থাত এটা উদ্যোগ গঢ়ি তোলাটো ইমান সহজ নহ'ব আৰু বানপানীৰ ফলত বানপানী যোৱাৰ পাছত অঞ্চলসমূহ অতি পলসেৰে ভৰি থাকে তাৰ ফলত এটা উদ্যোগ গঢ়ি তোলাটো ইমান সহজ নহয় আৰু উদ্যোগ গঢ়ি তুলিলেও তেনে গঢ়ি তুলিবলৈও তেনে কোনো পুঁজি সংৰক্ষণ হৈ থকা নাই আমাৰ অসমত প্ৰকৃতিত থকা বানপানীৰ কাৰণে বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছে আৰু আমাৰ অসমত বহুবিলাক ব্যক্তি বা মানুহ আছে যিবোৰে যি আছে যেনেকৈ আছে তেনেকেই আছোঁ বুলি ভাবি থাকিব বিচাৰে আৰু আগবাঢ়ি যোৱাৰ কোনো মন থিৰ কৰি নাথাকে আৰু বেলেগ দেশৰ বেলেগ ৰাজ্যসমূহৰ নিচিনাকৈ আগবাঢ়ি যাবলৈ কোনো প্ৰতিযোগিতামূলক ভাৱ লৈ নাথাকে সিহঁত বেলেগ ৰাজ্যসমূহ যেনেকৈ আছে তেনেকেই থাকোঁ আৰু আমি যেনেকৈৈ আছোঁ তেনেকেই সুখী আৰু উন্নতিৰ পথলৈ যাবলৈ একো সুযোগ নিবিচাৰে আমাৰ মানুহ মানুহবোৰ আচলতে বহুত সহজ সৰল হয় ইমান প্ৰয়োজন নাই বুলি ভাবে যিবোৰ প্ৰযুক্তিগতভাৱে পিছপৰি গৈছে আচলতে শিক্ষাৰ কম হোৱা বাবেও হ'ব পাৰে অসমত বহুতখিনি ব্যক্তি বা মানুহে প্ৰায়বিলাক মানুহে টেন মানে দশম শ্ৰেণীৰ পাছ কৰি প্ৰায় দেখা যায় ইমান মানে পঢ়া সুদক্ষ ব্যক্তি পাবলৈ টান তেনে যদি সুদক্ষ ব্যক্তি থাকে তেতিয়াহ'লে চাগে তেনেধৰণৰ কাৰ্য হাতত ল'ব পাৰিব আমাৰ অসমত বহুত মানুহ সৰহ সৰহখিনি মানুহ গাঁৱলীয়াই হয় আৰু গাঁৱত সেইবিলাকতো শুনাটো বাদেই কি ভবাটো বাদেই শুনিও নাপায় আৰু কিমান কেনেকৈ জীয়াই থাকিব লগা হয় ঘৰত সাধাৰণভাৱে জীয়াই থাকে আৰু সেইটো কাৰণে প্ৰযুক্তিগত চিন্তাবিলাক ইমান মনলৈ নাহে সাধাৰণভাৱে জীয়াই থকাটোৱে সিহঁতৰ বাবে বা তেওঁলোকৰ মতে জীৱন প্ৰযুক্তিগত কি কয় উন্নতি কৰিবলৈ কোনো ইচ্ছা নকৰে যদি এজন সুদক্ষ ব্যক্তিয়ে তেনে তেওঁলোকৰ বা অশিক্ষিত লোকসকলক এই বিষয়ে যদি কয়ো তেতিয়া তেওঁলোকে তেওঁলোকক ফিচিঙালীভাৱে কথাবিলাক উৰুৱাই দিয়ে সেইবাবে এজন সু সুদক্ষ ব্যক্তি হ'বলৈয়ো হোৱাৰ প্ৰয়োজন আছে আৰু শিক্ষিত হৈ থকাৰো প্ৰয়োজন আছে শিক্ষিত অধিক হ'লেহে চাগে প্ৰযুক্তিগত সমস্যাসমূহ দূৰ হ'ব এটা উদ্যোগ কৰি আহিবলৈ যিখিনি প্ৰয়োজন আছে আমাৰ অসমত সেইসমূহ উপযুক্ত নহয়

এই মানুহবোৰ যেনেধৰণে নিয়ন্ত্ৰণ হৈ থাকিব লাগিব সেই নিয়ন্ত্ৰণৰো অভাৱ হৈ আছে যিখিনি এটা উদ্যোগ গঢ়িব পৰা যিখিনি পুঁজি বা অৰ্থনৈতিকভাৱে উন্নতি হ'ব লাগিব সেই সেই অৰ্থনৈতিকভাৱে উন্নতি হ'বলৈও বহুতখিনি আগবাঢ়িব লাগিব আচলতে প্ৰকৃতিগতভাৱেও আৰু মানুহৰ মনৰ কাৰণেও প্ৰযুক্তিগত প্ৰত্যাহ্বানসমূহ সৃষ্টি হ'ব লগাত পৰিছে